হেল্ল' হয় গোপাল ইলেক্ট্ৰনিকছত লাগিছেনে হয় মই এই ডেৰ মাহ আগতে আপোনালোকৰ দোকানৰ পৰা এখন ফেন আনিছিলো ফেনখন যেনে তেনে এক মাহ দিন চলালো কিন্তু এতিয়া বাৰে বাৰে দেখিছো ফেনখন অ'ফ হৈ অ'ফ হৈ গৈছে উছা কোম্পানীৰ আছিলে ফেনখন কিন্তু আপোনালোকে ইমান বেয়া প্ৰডাক্ট ৰাখিছেনে যে এক মাহ দিন চলোৱাৰ পিছতে সেই ফেনখনে কাম নকৰা হৈছে আপোনালোকক মই চিনাকী মানুহ বুলিহে আপোনালোকৰ পৰা বস্তুটো আনিছিলো আপোনালোকে যদি এজন চিনাকী মানুহৰ লগতে এনেকুৱা কৰে তেনেহ'লে আপোনালোকক অচিনাকী মানুহ এজনে দেখোন কমপ্লেইন কৰিব আজি মোৰ ঠাইত অন্য এজন হোৱাহেঁতেন আপোনালোককতো কমপ্লেইন কৰিলেহেঁতেন হয় মানে ই এক মাহ দিন চলোৱাৰ পিছতে যদি ফেনখন বেয়া হৈ যায় কি কি বুলি ভাবি মই তেনেহ'লে আপোনাৰ পৰা বস্তুটো আনিম ঠিক আছে হ'ব দিয়ক হ'ব মই আপোনালোকৰ দোকানলৈ লৈ গৈছো আজি ফেনখন আপুনি ঠিক কৰিব নে কি কৰিব মই নেজানো নহ'লে মোক পইচা ৰিফাণ্ড কৰি দিব অ'কে ঠিক আছে হ'ব দিয়ক ৰাখিছোঁ